এক জানুৱাৰী দুহেজাৰ বাৰ দহ ফেব্ৰুৱাৰী দুহেজাৰ ওঠৰ পোন্ধৰ আগষ্ট দুহেজাৰ বিছ বাইছ নৱেম্বৰ দুই হেজাৰ একৈছ সাত জুলাই ঊনৈছশ আশী